হেল্ল' অ' এই খেতিয়কৰ বীজ আহিছে আপুনি গম পাইছে না পঞ্চায়ত অফিচত আহিছে বোলে যাবা লাগবো কিহেদি যাব অঁ পিলপিলিতে যাব লাগব দ'ক চাইকেলতটো আনবা পাৰা নাই পিলপিলিতে যাব লাগব হ'ব ইয়াৰে আগৰ বাৰুতো আমাক একো নিদলাক পঞ্চায়তে অঁ তাকে অঁ মই এইবাৰ যায় তাতে দুই এষাৰমান ক'বা লাগব আমাক কিয় নেদেই অঁ কি কি বা আহিছে আপুনিতো গম পোৱা নাই একো

আপোনালোকৰ কাষত কোনবাই কিবা আনছে নেকি গম পাইছে আপোনালোকৰ কাষত কোনবাই কিবা আনছে না গম পাইছে না অঁ আপনাক কোনো লগো ধৰা নাই আপোনাৰ হ'লে গোটেই অকলশৰীয়া কৰে অঁ তাকেতো